অ' আপোনাৰ ৱাৰেণ্টি কাগজখন আছে নহয় অঁ আপুনি এটা কাম কৰিব আপুনি মানে ছাৰ্ভিছ চেণ্টাৰলৈ লৈ যাবচোন দাদা আমিতো বিকা মানুহ আমি বিকিছোঁহে ন আপোনাৰ ৱাৰেণ্টি কাগজ দিয়া আছে নহয়

অঁ যাব যাব আৰু আপুনি এবাৰ লৈ আহিব আমাৰ চেণ্টাৰলৈ আমি চাই দিম আৰু তাৰপাছত আমি আপোনাক পঠাই দিম তালৈ আপুনি লৈ আহিবচোন আপুনাক ৱাৰেণ্টি কাগজখন দিয়া আছে নহয় অঁ গোলাঘাটত আছে গোলাঘাটতে আছে আপুনি এৰেঙাপাৰ চাৰিআলি যে এৰেঙাপাৰ চাৰিআলিৰ একদম ফ্ৰন্টতে আছে আপুনি দেখিবই তাতে গ'লে মানে হয় হয় হয় তাতে কৰে আমি কৰাই থাকোঁ নহয় আৰু আমাৰ দ আমাৰ দোকানৰ আপুনি এড্ৰেছটো দি দিব তাতে মোৰ কথা কৈ দিলে আপোনাক কৰি দিব তেখেতে অঁ হয় হয় হয় আপুনি এবাৰ ছাৰ্ভিচ চেণ্টাৰলৈ লৈ যাব তাতে যদি কিবা প্ৰব্লেম পায় আপুনি আমাৰ দোকান লৈ আহিব অঁ ঠিক আছে দিয়ক দাদা অঁ থেংক ইউ